ধৰক মহেন্দ্ৰ হাজৰিকা লাইভ অনুষ্ঠান শুনি অনুষ্ঠান শুনিছোঁ আৰু তেখেতৰ গানবিলাক ভাল লাগে অভিজ্ঞতা বুলিবলৈ তেখেতে বিপ্লৱী গানবিলাক গাই শুনি ভাল পাওঁ আৰু অৱশ্যে গায়ক ধেৰ আছে মহেন্দ্ৰ হাজৰিকাক ভাল লাগে জুবিনকো ভাল লাগে কিন্তু জুবিনকো ভালেই লাগে

মই মহেন্দ্ৰ হাজৰিকাৰ গান শুনিবলৈ ভাল পাওঁ মহেন্দ্ৰ হাজৰিকা এজন মানে বিপ্লৱী গান গায় তেখেতে আৰু তেখেতৰ মানে অনুষ্ঠানবিলাক মানে মানে মোৰ ওচৰে পাঁজৰে যতেই অনুষ্ঠানবিলাক বিহু সন্মিলনেই হওক বা ইয়াত এইটোতনে ফাংচনবিলাক হৈ থাকে তেতিয়া মহেন্দ্ৰ হাজৰিকা আহিলে যাওঁৱেই আৰু তেখেতৰ গান শুনিবলৈ ভাল লাগে মানে তেখেতে মানে অলপ গানবিলাক হেৰিয়াৰ গানবিলাক গায় আৰু প্লাছ মানে মানুহজনো বহুত গহীন গম্ভীৰ তেনেকে বহুত ভাল লাগে তেখেতক আৰু প্ৰগ্ৰাম বহুতবাৰ চাইছোঁ ধৰক ডুলীয়াজনত চাইছোঁ তেনেকে য'তেও অনুষ্ঠান হয় ফাংচনত মানে যাওঁ আৰু চাবলে ভাল পাওঁ তেখেতৰ গানবিলাকো ভাল লাগে গানত অৰ্থ আছে বহুত আৰু অনুষ্ঠান তেনেকে বহুতবাৰ চাইছোঁ আৰু ধৰক মানে তেখেতৰ মানে গানবিলাকৰ মানে যেতিয়া ইয়াত মানে আৰু লাইভ অনুষ্ঠান চলি থাকে তেতিয়া মানে মানুহবিলাকো অলপ হেৰি গহীন গম্ভীৰ হৈ যায় আৰু মানে গানবিলাকত অৰ্থ আছে বহুত আৰু মানে জুবিনকো ভাল লাগে কিন্তু জুবিনৰ মানে ধৰক লাইভ অনুষ্ঠান মই চাবলৈ নাযাওঁ আৰু গানবিলাক ভালেই লাগে গান ভাল পাওঁ ধৰক আৰু কোনো বিহু সন্মিলন হেৰিয়াত মহেন্দ্ৰ হাজৰিকাৰ য'তে আছে য'তেই মানে প্ৰগ্ৰেম ফাংচন হয় ওচৰ পাঁজৰে আৰু ধৰক তেনেকে যাওঁ কিন্তু ধৰক টেপত বা মানে ছাউণ্ড চিষ্টেমত বাজি থাকিলে ভালেই লাগে কিন্তু মানে ফাংচনত ভাল নালাগে বহুত হালা গোলা হয় আৰু